মই আজি দুদিনৰ আগত এটা গেছ ষ্ট'ভ কিনিছিলোঁ ইমানেই মানে কমজুৰি ষ্ট'ভটো কি ক'ব সাধাৰণভাৱে হেতাখন পৰিলেও ষ্ট'ভটো পোটোকা পৰি যায় এইটোলৈ চালে মই আগৰটো ষ্ট'ভেই ভাল আছিলে এতিয়া মই ঘৰত মিছামিছি কথা শুনিবলগীয়া হৈছে তুমি এইটো কি ষ্ট'ভ কিনিলা কি ষ্ট'ভ কিনিলা হয় গেছটো একেবাৰে নুমাই যাব নহয় গেছটো ভমককৈ জ্বলি নাইকিয়া হ'ব এইটো ষ্ট'ভে মোক বহুত অসুবিধাত পেলাইছে